হয় হয় কি হয় অঁ ৰুমটো এতিয়া এতিয়া এভেইলেবল ত' আছিল কেইদিনমান আগত এতিয়া এজন এজন ভাড়া ভাড়া এটা ভাড়াতীয়া যোৱা কথা আছে বাৰু সেইটো গ'লে পাৰিব অঁ অঁ অঁ এটাচ্ড লেট্ৰিন লেট্ৰিন বাথৰুম সব সুবিধাই আছে বাৰু ঘৰটোত নাই ফেন আছে আৰু ৰাণিং পানীও আছে সব আছে ভাল আৰু চিংগল মানুহৰ কাৰণে ভাল হ'ব অঁ আহি এইটো এইটো আপুনি চাই ল'ব বাৰু চাই ল'লে গম পোৱা যাব এনেইতো চিংগল মানুহৰ কাৰণে ভাল আৰু হয় হয় হয় পঁচিছশই ভাড়া পঁচিছশ বাৰু এইটো এক্স এক্সট্ৰা এক্সট্ৰা লাইটৰ বিল এক্সট্ৰা হ'ব সব সুবিধা আছেতো গতিকে আৰু ৰাস্তাৰ ওচৰতটো আমাৰ ঘৰটো গতিকে আপুনি আহিব বাৰু আহি চাব অঁ ঠিক আছে হ'ব এই এইটো সপ্তাহত যাব বাৰু ল'ৰাটো এইটো আপুনি কানেকচনটো লগাই ল'ব লাগিব নাই কানেকচন অঁ এনেকুৱা আপুনি এক্সট্ৰা যদি বস্তু লয় কম্পিউটাৰ কিবা এনেকুৱা এইটো এক্সট্ৰা ফীজ দিব লাগিব অঁ বাৰু